সৰুতে ভাল লগা আটাইতকৈ ভাল লগা মুহূৰ্তবিলাক আছিল মোৰ নিজৰ মানে ভাইটিৰ লগত খেল খেলিছিলো আমি বিভিন্ন ধৰণৰ এই সেইবিলাক মুহূৰ্তই মোৰ কাৰণে আটাইতকৈ ভাল লগা কাৰণ সেইবিলাক মুহূৰ্তই এতিয়ালৈকে যিটো আমাৰ মানে হেৰি আছে আৰু বান্ধোন যিটো আছে সেইটো অটুত ৰখাত সহায় কৰিছে গতিকে সেইটোৱে মোৰ আটাইতকৈ ভাল লগা মুহূৰ্ত